হেল্ল' হয় কওকচোন অঁ হয় হয় কওক অঁ অঁ অঁ হয় আপোনাক কেনেকুৱা মোবাইল লাগিব অঁ আমাৰ দোকানত বহুতেই আছে বাৰু আপোনাক কি লাগিব মানে এণ্ড্ৰইদ লাগিব নে আইফোন লাগিব সেইটো জনাই দিবচোন অঁ ৰিয়েলমি আছে অঁঁ অঁ ৰিয়েলমিৰ নতুন প্ৰডাক্ট টু থাউজেণ্ড নহয় নহয় টুৱেণ্টি ছেভেন থাউজেণ্ডমানৰ ভিতৰত আহি যাব আৰু ভাল আপোনাক যদি লাগে আৰু ওৱান প্লাছ পাব ফ'ৰ্টি থাউজেণ্ড অঁ মানে বহুত ভাল হয় কোৱালিটী ৰেম প্ৰ'চেচৰ আপুনি গেমিঙৰ কাৰণেও ইউজ কৰিব পাৰে অথবা আপোনাৰ কেমেৰা চেমেৰাও বহুত ভাল অঁ আটচ্ছা আটচ্ছা অঁ টুৱেণ্টি ফাইভ থাউজেণ্ড টুৱেণ্টি ফাইভ থাউজেণ্ডৰো এটা আছে বাৰু অঁ ল'ব পাৰে আপোনাৰ যদি পছন্দ হয় মানে এইট জিবি ৰেম হ'ব ডিচকাউণ্ট ডিচকাউণ্ট একহাজাৰ টকামান কমাম আৰু তাৰ তলত নোৱাৰিম মানে বস্তুটো ভাল হয় ন অঁ থাকে আৰু ভাল বস্তুটোৰ দাম অলপ অঁ তাকে মানে পাৰিলেতো বাইদেউ দিওয়ে আপোনাক কিন্তু বস্তুটো ভাল হ'ল যে আমি নিজেই ইমান এটা ডিচকাউণ্টত নাই অনা খুব বেছি দুশ তিনিশ টকা লাভ হয় আৰু আপোনাক তথাপিও আমি প্ৰথম আহিছে বুলি একহাজাৰ টকা কম দিব খুজিছোৱে এই ভাবি চাওঁকচোন অলপ অঁ তেওঁলোকৰ অঁ আমি সেইখিনি দিয়াত দিব পাৰিম কিন্তু ইমান কম অলপ সেই হয় আৰু তেওঁলোকৰ ধৰক দোকান চাই বস্তুৱো বেলেগ বেলেগ হয় দিয়কচোন অকে অকে হ'ব আহক আহক দিয়ক থেংক ইউ